অঁ বাইদেউ হয়নে অঁ অঁ ভালে আছে অঁ ভালেই আৰু বাকী খা খবৰ পোৱা নাই ফোন এটাও কৰিছোঁ দৰকাৰ এটাও আছে অঁ অঁ অঁ অঁ অঁ বাকী সকলোৰে ভাল অঁ অঁ আছে ন অঁ অঁ ফোনহে নকৰে অ বাকী মোৰ বিশেষ দৰকাৰ এটাতহে ফোন কৰিছোঁ অঁ অঁ ঠিকে চলি আছে বাকী মোৰ ব্ৰইলাৰ কেই কেজিমানৰ দৰকাৰ এটা আছিলে ওলাব

নিজৰ চিনাকী ঘৰৰ মানুহৰ পৰা আনো আৰু দিব পাৰিব নেকি অঁ অঁ গোটাকে নানো কাটি নিলে আমাৰ অকমান সহজ হয় আৰু গোটাকে নিলে বেলেগ মানুহ বিচাৰিব লাগিব বাকী দাম দৰ কথাটোলৈ আহোচোন বাৰু এতিয়া কেনেকুৱা চলি আছে কেজি অ বাকী চাই লওঁচোন বাও যদি আমাৰ মানুহ পাওঁ পঠিয়াবলে তেতিয়া পঠিয়াম আনিবলে নোৱাৰিলে আপুনি কিবা এটা ব্যৱস্থা কৰি দিব লাগিব যদি ঘৰতে লোৱা আছে কৰি পেলাই লোৱাটো এটা দিবলগীয়া হয় দি দিম আও ইয়াতে দি থৈ যাবহি আপোনালোকৰ ঘৰত অ অ সময় হ'লে বাৰ্থডেলৈ এপাক মাৰিব অ আহিব আহিব বুলি ক'লে ভয়হে লাগে অ তাৰ বাৰ্থডে দিয়ে আছে আকৌ তাৰ লগৰখিনিকো দিব লাগে ঘৰতো পাতিব লাগে সেইকাৰণে নাম এশাৰ পাতি থওঁ এইবাৰ নহ'ব আৰু অঁ অঁ

তাৰ ইয়াৰ লগৰখিনি আহিবই পঢ়াৰ লগৰখিনি তাত থাকিব তাতো আকৌ এটা পাৰ্টি দিব লাগে ডাবোল খৰচ ঠিক আছে অঁ অঁ অঁ

এতিয়া হেৰি কৰিব মই আগদিনা ফোন এটা কৰিম বাৰু সেইদিনা সোনকালে লৈ আনিবগে দি থৈ যাবলে ক'ব বাৰু লৈ আনিবলে নহ'বগে বাৰু অঁ অঁ ঠিক আছে তেতিয়া হ'ব দিয়ক